হয় অঁ হয় কওকচোন অঁ কোৱা কোৱা অঁ হয় মাজুলীৰ ৰাস সম্পৰ্কে ক'বলৈ গ'লে মাজুলীৰ ৰাসটো বহুত পৌৰাণিক আৰু তো মানে মাজুলীত প্ৰথম ৰাস হৈছিলে দক্ষিণপাট সত্ৰত আৰু কেলিগোপাল নাটকৰ আৰ্হিত সেই কেলিগোপাল নাটকৰ আৰ্হিত হৈছিলে আৰু এতিয়া বৰ্তমান দিনত যদি চাওঁ মাজুলীৰ যি যি ৰাস সেয়া ৰাস মঞ্চলৈ মানে মঞ্চলৈ ৰূপান্তৰিত হৈছে মঞ্চলৈও গৈছে সত্ৰৰ বাহিৰৰ বাহিৰে মঞ্চলৈ গৈছে মানে তাৰ পিছত তুমি অঁ মানে তুমি মাজুলীৰ ৰাস বুলি ক'লে তুমি মাজুলীৰ সম্পৰ্কে তুমি জানিবই লাগিব মাজুলী তুমি জানাই পৃথিৱীৰ ভিতৰত সকলোতকৈ মানে সৰু ডাঙৰ নদী দ্বীপ সেয়ে তুমি সেই সেইখিনি জানাইয়ে আৰু তুমি সেই ৰাস বুলি ক'লে আদি কোন সময়ৰপৰা আছিলে আচলতে সেই নিৰ্দিষ্ট সময়খিনি উল্লেখ নাই কোনো হেৰিত আৰু তুমি মানে সেয়ে তুমি মানে ক'ব লাগিব যে মানে যে দক্ষিণপাট সত্ৰতেই প্ৰথম ৰাসৰ আৰম্ভণি ৰাস বুলি ক'লে আৰু সেই ৰাসেই মূল ৰাস বুলি বৰ্তমানেও নিৰ্ধাৰিত সেই ৰাস আৰু সেই কেলিগোপাল নাটকৰ আৰ্হিত সেয়া হৈছে মানে কেলিগোপাল নাটকৰ আৰ্হিত সেই ৰাস পাতে আৰু সেই দক্ষিণপাট সত্ৰত যি ৰাস অনুষ্ঠান পালন কৰে সেয়া সত্ৰৰ ভিতৰৰ যি ভকতসকল পুৰুষ সেই পুৰুষসকলে মানে পালন কৰে তাত নৃত্য গীত অভিনয় সেই যিখিনি আছে সেই নাটকৰ সেই কলা কৌশলী সেই গোটেইখিনি তেওঁলোকে মানে পালন কৰে আৰু যি ৰাস আছিলে দক্ষিণপাট সত্ৰৰ সেই ৰাস এতিয়াও যদি তুমি চোৱাগৈ সেই ৰাস বহু পৌৰাণিক ধৰণৰ পৌৰাণিক ধৰণৰ আৰ্হিত পাতে মানে তাৰ সাজ পোচাক হওক তাৰ মানে যিখিনি নৃত্য গীত হওক সেইখিনি বহুত পৌৰাণিক আৰু তেওঁলোকে তাৰ মানে শিশুৰ শিশু কৃষ্ণৰ সেই লীলাখিনি নেদেখুৱাই তাত মানে বৃন্দাবনৰ যি দৃশ্যাৱলী সেই ষোল্লজন কৃষ্ণ আৰু ষোল্লজনী মানে ৰাধা সেই দৃশ্যখিনিকহে তেওঁলোকে মূল হিচাপে লৈ দেখুৱাই যি কেলিগোপাল নাটকৰ মানে মূল সেইখিনিকহে দেখুৱায় আৰু যদি তুমি দক্ষিণপাট সত্ৰৰপৰা আঁতৰি আহি বাকী সত্ৰ তুমি চোৱা চামগুৰি সত্ৰৰ ৰাসত তুমি মুখা পাবা সেই মুখা শিল্পটো তুমি গোটেই পৃথিৱীৰ পৃথিৱীয়ে জানে সেই ৰাসৰ সেই মুখা সেই ৰাস ৰাসত সেই চামগুৰি সত্ৰৰ ৰাসত মানে তুমি দিনৰ ভাগতো এভাগ মানে ৰাস দেখিবলৈ পাবা সেই দক্ষিণপাট সত্ৰটো সেই ৰাস দেখিবলৈ পাবা সেয়া দিন ৰাস নামেৰে জনা যায় আৰু যি মানে চামগুৰি সত্ৰৰ মুখা মুখাৰ সেই ৰাসত চামগুৰি সত্ৰৰ ৰাসত মুখা শিল্প তুমি তাত দেখিবলৈ পাবা মানে তাত অভিনয়ৰ যোগেদি মুখাখিনি পিন্ধি লৈ অভিনয় কৰে তাত মানে বিভিন্ন দৈত্য দানৱৰে হওক বা যিকোনো তাত তুমি মুখা পিন্ধি মানে অভিনয় কৰা দেখিবলৈ পাবা মানে আৰু চামগুৰি সত্ৰত তুমি নিশ্চয়কৈ জানা আৰু দক্ষিণপাট সত্ৰতো জানা যে দিনৰ ভাগত আৰু ৰাতিলৈও মানে বজাৰ হয় দুদিনীয়াকৈ দুদিনীয়া কাৰ্যসূচী হাতত লৈ তেওঁলোকে বজাৰ বাণিজ্য এনেকৈ দিয়ে মানে সাধাৰণ মানুহেই তাতে ক্ৰয় কৰিবলৈ যায় পৰ্যটকখিনি যায় সেই তাত বজাৰ হয় কিছুমান সাধাৰণ মানে বয় বস্তুক লৈ বজাৰ বাণিজ্য হয় তেনেকুৱা অৰু তাত তুমি তেনেকুৱা ধৰণৰ পাবা আৰু যদি তুমি ৰাস বুলি কোৱা কমলাবাৰী সত্ৰৰ ৰাস অন্যতম মানে পৃথক ৰাস পৃথক ৰাস বুলি ক'ব পাৰিবা তুমি যদি কমলাবাৰী সত্ৰলৈ যোৱা তাত নৃত্য গীত আৰু বাদ্য সেই অভিনয় সেই চাৰিওটা দিশ কিন্তু সম্পূৰ্ণ সুকীয়া মাজুলী বুলি ক'লে সেই কমলাবাৰী সত্ৰৰ ৰাস সম্পূৰ্ণ সুকীয়া পাবা তুমি তাত তেওঁলোকে মানে পুৰুষেই কৰে পুৰুষ ভকতসকলেই তাত অভিনয় কৰে মহিলা নাই সত্ৰৰ ভিতৰত মহিলা যিহেতু নিদিয়ে সেইটো কাৰণে পুৰুষসকলেই মানেই তাত অভিনয় কৰে আৰু তুমি তাত গ'লে দেখিবা যে এটা বৃহৎ পুখুৰী আছে সত্ৰৰ ভিতৰত সেই বৃহৎ পুখুৰীটোৰ আজি কেইবছৰমান ধৰি সেই বৃহৎ পুখুৰীটোৰ ভিতৰতে কিছুমান দৃশ্য তেওঁলোকে দেখুওৱাবলৈ যত্ন কৰে ধৰা হওক মানে শ্ৰীকৃষ্ণ ৰাধাৰ যি কেলি কেলি কেলি কৰিছিলে সেই কেলিখিনি তেওঁলোকে মানে তাতে দৃশ্যখিনি দেখুৱাই আৰু মানুহো মানে যথেষ্ট তাত জনসমুদ্ৰ হৈ যায় আৰু এই গোটেই পৃথিৱীয়ে মানে চিনি পোৱা হৈছে যে সেই ৰাস যে অন্যতম ব্যতিক্ৰম ৰাস আৰু যদি তুমি চোৱা বৰ্তমান দিনত মাজুলীৰ ৰাস তুমি সলনি পাবাই তুমি যদি চামগুৰিৰ তুমি যদি এতিয়া মঞ্চলৈ চোৱা মঞ্চত তুমি ৰাস দেখিবা মঞ্চলৈ গৈছে ৰাস সেই ৰাসখিনি ৰাসত তুমি পাবা মহিলা মহিলাসকলোকো তুমি তাত অভিনয় কৰিবলৈ তুমি তাত অভিনয় কৰা দেখিবলৈ পাবা আৰু বৰ্তমান তুমি যদি চোৱা পোহৰ সংযোজন হৈছে নতুন নতুন মানে কাৰিকৰী কাৰ্যসূচী তেওঁলোকে হাতত লৈছে কাৰিকৰী সংযোজন কৰিছে শব্দ হওক পোহৰ হওক তেওঁলোকে তাত যিখিনি নৃত্য গীত সেইখিনি তেওঁলোকে মানে অলণমান আধুনিক কৰিবলৈ চেষ্টা কৰিছে যিহেতু মঞ্চলৈ আহিছে আৰু প্ৰথম মঞ্চলৈ আহিছিলে মানে যি গড়মূৰৰ বংশীগোপাল নাট্যগোষ্ঠী তেওঁলোকৰ তেওঁলোকে মঞ্চলৈ হাতত আনিছিলে তাৰ পিছত তুমি আৰু মঞ্চৰ ৰাস বুলি ক'লে তুমি কমলাবাৰীত যদি চোৱা সেই ৰাসো মানে যথেষ্ট ভাল মানুহে কোৱা শুনো বা মই নিজেই প্ৰত্যক্ষদৰ্শী হিচাপে ক'ব বিচাৰোঁ যে সেই ৰাসো যথেষ্ট ভাল আৰু তুমি যদি ভোগপুৰ সত্ৰলৈ আহা ভোগপুৰ সত্ৰৰ ৰাসো তুমি ব্যতিক্ৰম পাবা তাৰ মানে বিখ্যাত যি মানে অনন্ত শয্যাৰ দৃশ্যটো দেখুৱাই ৰাসৰ মাজৰ সেই অনন্ত শয্যাৰ দৃশ্যটো অতিকৈ মানে মনোৰম অতিকৈ ধুনীয়া সেই দৃশ্য আৰু তুমি যদি আমাৰ ওচৰৰে যদি চোৱা দিহিংপুৰ সত্ৰত আছে তুমি বহুত ধুনীয়া ৰাস পাতে সেই তেনেকৈ চাবা পাৰা আৰু তুমি তেনেকৈ পাবা আৰু কি জানিব বিচাৰিছা

তেনেকুৱা আচলতে নহয় ৰাস বুলি ক'লে নাটক এখনেই কেলিগোপাল কিন্তু মানে দক্ষিণপাট সত্ৰৰ ৰাসখন একেবাৰে পৃথক সেই ৰাসখন বেলেগ সত্ৰত তেনেকৈ তেনেকুৱা ধৰণে নাপাতে দক্ষিণপাট সত্ৰত পূৰ্বত যেনেকুৱা আছিলে বৰ্তমানেও সেই তেনেকুৱাই অৰু সেই ৰাসৰে অনুকৰণ কৰিহে বেলেগ ৰাস পাতিছে তেনেকুৱাহে মানে

হয় হয় হয় তুমি অতিকৈ বেছি ভাল ৰাস বুলি ক'বলৈ গ'লে তুমি তুমি ক'ব পাৰিবা কমলাবাৰী সত্ৰ সত্ৰ বুলি ক'লে কমলাবাৰী সত্ৰ দক্ষিণপাট সত্ৰৰ কথা ক'ব পাৰিবা আৰু যদি কয় মুখা শিল্পৰ বাবে তুমি যদি ৰাসৰ কাৰণে যোৱা মুখা শিল্পৰ অভিনয় দৃশ্য চাবৰ কাৰণে তুমি চামগুৰি সত্ৰলৈ যাব পাৰিবা আৰু যদি মঞ্চ ৰাস বুলি কয় তুমি বংশীগোপাল নাট্য গোষ্ঠীৰ সেই নাটৰ নাট চাবগৈ তুমি পাৰিবা আৰু যদি কয় কমলাবাৰী সত্ৰৰ যি মানে মিলনজ্যোতি সেই মিলনজ্যোতি যি মঞ্চ আছে সেই মিলন সেই মিলনজ্যোতি সংঘৰ যি মঞ্চ তুমি তাত বহুত ধুনীয়া ৰাস পাতে সেই তেনেকুৱাই ৰাস আছে আৰু বহুত ৰাস মানে আছে যি নেকি মই ইমান বিশেষভাৱে নাজানো বাৰু হয় অঁ অঁ অঁ সেই পৌৰাণিক বুলি ক'লে পৌৰাণিক যি তাল বা বাদ্য যন্ত্ৰ বুলি ক'ম বাদ্য যন্ত্ৰৰে অন্তৰ্ভূক্ত সেই বস্তুখিনি সেই সেয়া তুমি দক্ষিণপাট সত্ৰতহে পাবা দক্ষিণপাট সত্ৰতহে মানে অতি পৌৰাণিক আৰু মূল নাটকৰ আৰ্হিত তেওঁলোকে পালন কৰে আৰু তুমি বাদ্য যন্ত্ৰৰ আৰু অভিনয়ৰ তুমি সম্পূৰ্ণ সুকীয়া মানে সোৱাদ পাবা তুমি কমলাবাৰী সত্ৰ আৰু যি নেকি তোমাৰ গীতৰশৈলী বেলেগ না নৃত্যৰশৈলী বেলেগ তেওঁলোকৰ বাদ্যৰ অভিনয়ৰ শৈলীয়ে সম্পূৰ্ণ সুকীয়া সেই দুখন সত্ৰতে তুমি পৌৰাণিক যি ৰাস উপভোগ কৰিব পাৰিবা মানে হয় অঁ মানে পুৰুষ বুলি মানে কি তেওঁলোকৰ যি ভকতসকলে তেওঁলোকে অভিনয় কৰে আৰু মহিলা তাত মানে সত্ৰত সত্ৰত মহিলা অভিনয় কৰা মানে আজিলৈকে হোৱা নাই তেনেকুৱা হয় অঁ মঞ্চত কিন্তু মহিলা পুৰুষ দুয়ো উভয়ে কৰে মানে অঁ ঠিকে আছে বাৰু আৰু কিবা জানিব বিচাৰিছা হয় অঁ অঁ হয় হয় পৰ্যটক অঁ হয় অঁ অঁ মানে পৰ্যটকটো মানে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন প্ৰান্তৰ পৰ্যটক যিকোনো সময়ত আহি থাকে যিকোনো সময়ত আহে কিন্তু ৰাস আৰু পাল নাম বুলি ক'লে তেওঁলোকে মানে যথেষ্টখিনি পৰ্যটক ইয়াত মানে সমবেত হয়হি আৰু ইয়াত থকা খোৱাৰো ব্যৱস্থা মানে অতিথিশালা আছে সত্ৰৰ ভিতৰৰছোৱাত আৰু বাহিৰতো থকাৰ তেওঁলোক থাকিবৰ কাৰণে যথেষ্টখিনি মানে বিশেষ ঠাই আছে হয় অঁ ঠিক আছে ধন্যবাদ বাৰু ঠিক আছে ঠিক আছে দিয়া হ'ব